বৰ্তমান সময়ত শোণিতপুৰ জিলাৰ শিক্ষা ব্যৱস্থা পূৰ্বতোতকৈ উন্নতমানৰ বুলি ক'ব পাৰি এই শিক্ষা ব্যৱস্থাই জিলাখনৰ সামগ্ৰিক বিকাশ আৰু উন্নয়নত যথেষ্ট পৰিমাণে অৰিহণা যোগায় বৰ্তমান সময়ত শোণিতপুৰ জিলাৰ প্ৰায় বিদ্যালয়সমূহতে আধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰা দেখা গৈছে যদিও চৰকাৰী বিদ্যালয়সমূহৰ পৰিস্থিতি ব্যক্তিগত বিদ্যালয়সমূহৰ দৰে উন্নতমানৰ নহয় বুলি ক'ব পাৰি চৰকাৰী বিদ্যালয়সমূহত বৰ্তমান সময়লৈকে নানা ধৰণৰ সমস্যাই দেখা দিয়ে এই সমস্যাসমূহৰ সমাধানৰ বাবে বিদ্যালয় কৰ্তৃপক্ষৰ লগতে অসম চৰকাৰ আৰু সচেতন সমাজে কাৰ্য অব্যাহত ৰাখিছে শোণিতপুৰ জিলাৰ অন্তৰ্গত এক অতি জনপ্ৰিয় কেন্দ্ৰ অৱস্থিত নাম শিক্ষক শিক্ষণ মহাবিদ্যালয় য'ত প্ৰত্যেক বছৰে হাজাৰ হাজাৰ প্ৰাৰ্থীয়ে আবেদন কৰে লগতে এই প্ৰশিক্ষণ কেন্দ্ৰত প্ৰশিক্ষণ লাভ কৰি নিজক এক আদৰ্শৱান শিক্ষক গঢ়ি তুলিবলৈ চেষ্টা কৰে